গাৰ্ডেনিং মোৰ এটা হ'বি মই খুবেই ভাল পাওঁ গাৰ্ডেনিং কৰি পেলাই মই ছিজনত বিভিন্ন ধৰণৰ ফুলবিলাকো মই ৰুওঁ টাবত বিভিন্ন ধৰণৰ ফুলবিলাক মই ৰুওঁ আৰু বছৰৰ গোটেই বাৰ মাহে মোৰ ওচৰত বিভিন্ন ধৰণৰ প্লেনটছবিলাক থাকে অৰ্নামেণ্টেল প্লেনটছবিলাক মই আৰু মোৰ ওচৰত থাকে বিভিন্ন ধৰণৰ টাবত থকে মই মাটিতো কৰো এতিয়া মই প্ৰথমতে ক'বলৈ ওলাইছো যে আমি পিটুনিয়া বা তেনেকুৱা ধৰণৰ ছিজনেল প্লেনটছবিলাক ঠাণ্ডা দিনত শীতকালত হোৱা আমি ফুলবিলাক কেনেকৈ আমি ভালদৰে ৰাখিব পাৰো বা কেনেদৰে সেইবিলাক আমি গ্ৰ' কৰি পেলাই তেনেধৰণে আমি তেওঁলোকক ধুনীয়া এটা ৰূপ দিব পাৰো প্ৰথমতে আমি পিটুনিয়া পুলিবিলাক যেতিয়া ঠাণ্ডা দিনত আমি কিনি আনো অক্টোবৰ নৱেম্বৰ মাহত আমি পিটুনিয়া পুলিবোৰ কিনি আনিব লাগে তাৰপিছত আমি তেনেদৰে টাববোৰ ঠিক কৰি ল'ব লাগে টাবত আমি মাট পচন সাৰ বিভিন্ন ধৰণৰ সাৰ মাটি গোবৰ এইবিলাক দি পেলাই আমি ধুনীয়াকৈ এটা মিক্স এটা বনাওঁ আমি তেনেকৈ মাটিখিনি সাজু কৰি লওঁ সেই পুলিটোৰ কাৰণে গছ পুলিখিনিৰ বাবে মাটিখিনি ধুনীয়াকৈ আমি সাজু কৰি লওঁ তাৰপিছত আমি পিটুনীয়া পুলিবিলাক বা শীত কালত হোৱা বিভিন্ন ধৰণৰ ফুল সেই ফুলবিলাক আনি পেলাই আমি টাবত ৰুওঁহি আৰু সেই সময়ত সেই সেইবোৰ যিহেতু তেনেই কুমলীয়া হৈ থাকে সেইকাৰণে সেইবিলাক আমি অকণমান ঠাণ্ডা ঠাইত ৰাখিব লাগে ৰ'দ নপৰা অকণমান ৰ'দ পৰিবলৈ বৰকৈ নিদিওঁ ঠাণ্ডা ঠাইত আমি ৰাখোঁ দহ বাৰদিন মান সেইদৰে ঠাণ্ডা ঠাইত ৰখাৰ পিছত যেতিয়া পুলিবোৰ অকণমান ঠণ ধৰি উঠে অকণমান যেতিয়া ডাঙৰ হ'বলৈ ধৰে তেতিয়া সেইবিলাক আমি অকণমান ৰ'দলৈ উলিয়াই দিওঁ ৰ'দত উলিয়াই দিয়াৰ পিছতে দহ বাৰ দিনৰ ভিতৰতে পুলিবোৰ লহপহকৈ বাঢ়িবলৈ ধৰে আৰু বাঢ়ি পেলাই ঠন ধৰি পেলাই প্ৰায় টাবটো ভৰ্তি হ'বলৈ ধৰে মানে গোটেই গছজোপাই ঠন ধৰি উঠে তাৰপিছত লাহে লাহে লাহে লাহে তাত কলি পেলাবলৈ ধৰে আৰু ফুলবোৰ হয় যেতিয়া ফুলবিলাক ফুলে অতি টাববোৰ সুন্দৰ দেখি তাৰ মানে গোটেই পৰিৱেশটোৱে ধুনীয়া হৈ পৰে অতি সৌন্দৰ্যশালী হৈ পৰে আৰু আমি মোৰ ঘৰত আৰু মোৰ ওচৰত বছৰত বাৰ মাহে কিছুমান অৰ্নামেণ্টেল গছ গছনিও মই ৰাখিছো যিবিলাক এনে সজাই থ'ব পৰাকৈ কিছুমান গছ গছনি আছে সেইবিলাকৰ বিষয়েও মই বহুতখিনি অধ্যয়ন কৰিছো সেইবিলাক কেনেদৰে ভালদৰে ৰাখিব লাগে সেইখিনি মই বহুত অধ্যয়ন কৰিছোঁ সেই যিখিনি অৰ্নামেণ্টেল প্লেন্টছ আছে সেই প্লেনছ প্লেন্টছবিলাকো বছৰত আপুনি বা আমি সদায় তাত পানী দিব লাগে গধূলি বা ৰাতিপুৱা যিকোনো এটা সময়ত পানী দিব লাগে আৰু পানী সপ্তাহত এদিন বা দুদিন তেনেকৈ দিলেই হয় তাৰপিছত গুৰিসমূহ আমি খুচৰি থাকিব লাগে তাৰপিছতে পাতবিলাক লেৰেলি যোৱা পাতবিলাক আমি উঘালি পেলাব লাগে শুকাই যোৱা বা এনেকুৱা লেৰেলি যোৱা পোকে খোৱা পাত আছে নেকি সেইবোৰ চাব লাগে সদায় এইবোৰ নিৰীক্ষণ কৰিব লাগে সেইবোৰ তাৰপিছত তাৰ পৰা অঁতৰাই দিব লাগে বা কাটি পেলাব লাগে এইদৰে গছজোপা অতি সুন্দৰ হৈ পৰে আৰু যেই ফেব্ৰুৱাৰী মাহ আহে ফেব্ৰুৱাৰী মাহত নতুনকৈ সেই টাবত আকৌ মাটি ভৰোৱা সময় হৈ যায় নতুনকৈ গছজোপা যিহেতু সেইখিনি সময়ত সাৰ পানী লাগে গছজোপাত বা আকৌ গছজোপাত যিহেতু আকৌ নতুনকৈ গছজোপা বাঢ়িবৰ টাইম হৈ যায় গছজোপাৰ গতিকে সেইখিনি সময়ত আমি টাবত আগত থকা মাটিখিনি আগৰ মাটিখিনি আমি সলাব লাগিব আগৰ মাটিখিনি সলাই পেলাই আমি আকৌ নতুন মাটি তাতে পচন সাৰ বা অকণমান শুকান গোবৰ এইদৰে দি পেলাই আকৌ আমি ধুনীয়াকৈ তাত মাটিখিনি ঠিক কৰি লওঁ টাবৰ মাটিখিনি তাৰপাছতে সেই আগৰ যিখিনি আগৰ যিটো পুলি আছিলে বা আগৰ যি জোপা গছ আছিলে সেই জোপাক ধুনীয়াকৈ আকৌ চফা চিকুণ কৰি পেলাই গুৰিবোৰ চফা চিকুণ কৰি পেলাই আকৌ আমি টাবটোত আনি পেলাই ৰুই দিওঁ আৰু এইদৰেই মই মোৰ ঘৰত প্ৰায় পঞ্চাছ ষাঠিটা মান এইদৰে বিভিন্ন ধৰণৰ মোৰ ফুলৰ গছ আছে বা তেনেকুৱা ধৰণৰ অৰ্নামেণ্টেল প্লেন্টছ মোৰ আছে ঘৰত আৰু সেইবোৰ আৰু মই যি ধৰণে তাৰ মানে নিৰীক্ষণ কৰিছো সেই ধৰণে ধুনীয়াভাৱে দে তাহাঁতক বচাই ৰাখিব পাৰিছো বৰ্তাই ৰাখিব পাৰিছো গছ গছনিবোৰ আনকি ঠাণ্ডা দিনতো সেই গছ গছনিবোৰ অতি ধুনীয়া সজীৱ কৰি আ সজীৱ হৈ থাকে যি দৰে গৰম দিনত সজীৱ হৈ থাকে সেই ঠিক সেইদৰে ঠাণ্ডা দিনতো তেনেদৰে সম্পূৰ্ণ সমৃদ্ধ পাতেৰে সমৃদ্ধ গছ এজোপা হয় সেই গছবিলাকক মই ৰাখিব পাৰিছো ইমান দিনে